ঐ ক কি হ'ল কিয় ফোন মাৰিছিলি অঁ ভালেই কি কচোন অঁ কি উজান আহিছে নেকি হে যাবও পাৰোঁ ৰহ চাই লও কোন কোন যায় মই সুধি লও মাছলৈ মেইন কেচটো কি নিবি কি নিবি তালৈ জাকৈহে নিব লাগিব আমি যাম মই মই খেয়ালি জালখন লৈ যাব লাগিব ৰহ তাতে মাৰিব লাগিব আমাৰ ইহঁতখোপা ওলাই আছে সেই যাম একেলগে আৰু কোন কোন আছে উজানৰ মাছহে কি তাৰ পিছত অঁ অঁ তই জাকৈ লৈ যাবি মই খেয়ালি জালখন ল'ম আৰু জালৰ চচিয়া লৈ গৈ হেৰি বনাব লাগিব

আছে আছে চালনি আছে

আৰু এতিয়া উজানৰ মাছ পোনা পোনা পুঠি মাছহে অঁ নহয় সেইটো সেইটো গম পাইছোঁ গ'লেই নহ'ব নহয় বস্তুটো পাব লাগিব নহয় চব মানুহ গ'লেহে এতিয়া কোন কোন গৈছে পথাৰত বোলে ধেৰ মানুহেই আছে মই এতিয়া শুনিছোঁহে হ'ব ওলাবি ওলাবি ভাত খাবি ভাত খাই যাবিনে ভাত নোখোৱাকৈ যাবি অঁ ভাত পানী খাই ল মানুহ গৈ লৈ গৈ যোৱাৰ পিছতহে গম পাম নহ'লে এনেই ইহঁতসোপা গৈ থাকিলে আমি পিছত গ'লে মাছেই নাপামগৈচোন ঠিকে আছে দে তই ভাত পানী খাই ওলা হ'ব দে ফোন মাৰিম